মই ঘৰত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ পানীয়বোৰ হ'ল চাহ ছাই মদ আৰু ঘৰত বনোৱা আপুং এইবিলাক চাহ হ'ল আমি চাহ বাচন এটাত জুইত হওক বা গেছতে হওক বাচন এটাত চাহ আৰু চেনি প্ৰস্তুত দি উতলাই আমি সেয়া খাওঁ সেয়া নেখালে অলপ নিচা লাগ নিচাটো মানে থাকিব নোৱাৰি চাহ নাখালে মূৰ কামোৰে আৰু ছাই মদ হ'ল ছাই খেৰ আৰু তুঁহগুড়ি জুইত পুৰি আৰু যিটো বৰা চাউল বৰা চাউলটো অলপ কম পানী দি সিঁজাই এটা বহল বাচনত ফুটা নথকা বহল বাচনত ছাই মদ ছাইখিনিয়ে আৰু এই বৰা চাউলটোৱে আৰু এটা বনৰ ঔষধ আৰু আমি ঘৰত যিটো পিঠা বনাওঁ চাউলৰ সৈতে সেই পিঠাটোৰ সৈতে যিখিনি বনৌষধৰ পিঠা লাৰু সেইটো এই বা যিখিনি চা বৰা চাউল আৰু ছাইখিনি সৈতে মিহলি কৰি গোটেইখিনি মিহলি কৰি সেৰেঙা খৰাহী এটাত বা কিবা বাচন এটাত ভৰাই থৈ ওলমাই থৈ দিব লাগে তলত আৰু হেৰি কৰিব লাগে পানীৰ তলত নুফুটা বাচন এটা পাতি থ'ব লাগে তাত যিটো মানে ৰস পৰে সেই ৰসটো খালে গৰম বেমাৰৰ কাৰণে ভাল আৰু মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় সেই কাৰণেই ছাই মদটো খাব লাগে আৰু যিটো আমি আপুং বুলি কওঁ ঘৰত বনোৱা সেইটো হ'ল বৰা চাউলটো এটা বাচনত ভৰাই তলত কেৰাহী বতুৱা এটা পাতি ধুনীয়াকে ফুটা থকা খৰাহী এটাত ভৰাই তলত বতুৱাটোত পানী দি ওপৰত খৰাহীটো দি চাউলখিনি কোমলাই যদি সেই তাত ভৰাই পিনি তলত জুই দি সিঁজাই পিনি আৰু ডাঙৰ ফুটা নথকা বাচন এটাত পিঠা লাড়ুটোৰ সৈতে দি পিনি আমি ধুনীয়াকে পানী দি পিনি যদি মোহাৰি এই টেকেলী এটাত বা কলহ এটাত মাটি কলহ এটাত ভৰাই থৈ দিব লাগে পানী অলপ দি আৰু অলপ দিনৰ পাছতে সেইখিনি তিনিদিনৰ পাছত যিখিনি ৰস ওলাই সেই ৰসটো খালে স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় আৰু তাত পানী দিওঁ অলপ পাছত পানী দিও বনাই খাই থ'ব পাৰি সেইখিনি কেইদিনমানৰ পাছতো খাব পৰা হয় কিন্তু সেইখিনি খালে মানে কোনো অপকাৰ নহয় মানুহৰ কাৰণে স্বাস্থ্য ঠিকে থাকে